হয় মই স্কুল বেগ এটা ক্ৰয় কৰিছিলোঁ আৰু এই স্কুল বেগটো যথেষ্ট ডাঙৰ আৰু এই স্কুল বেগত মই যথেষ্ট পৰিমাণে কিতাপ বহীৰ পৰা আদি কৰি স্কুলত ব্যৱহাৰ কৰা বহুতো সামগ্ৰী মই লৈ যাব পাৰোঁ আৰু আৰু ইয়াত এটা লেপটপৰ এপাৰ্টমেণ্ট আছে যাৰ বাবে মই লেপটপ আৰু চাৰ্জাৰ আৰু কী বোৰ্ড এই স্কুল বেগৰ জৰিয়তে মই নিব পাৰোঁ আৰু ইয়াত লেপটপৰ যিটো এপাৰ্টমেণ্ট দিয়াৰ বাবে খুব সুবিধা হৈছে আৰু লগতে ইয়াত মুঠতে এই বেগটোত পাঁচটা চেইন দিয়া আৰু পাঁচটা ভাগ কৰি দিয়া হৈছে আৰু প্ৰত্যেকটোতেই বিভিন্ন বস্তু আমি থব পাৰোঁ আৰু লগতে ইয়াত ভিতৰফালেও এডাল চেইন দিয়া হৈছে যাৰ বাবে আমি কিছুমান সৰু সৰু বস্তু আমি থব থবলে মোৰ সুবিধা হৈছে লগতে দুফালে বেগটোৰ চাইডত দুফালে পানী বটলৰ সুবিধা দিয়া হৈছে পানী বটল থবৰ বাবে গতিকে তেনেধৰণেও আমি পানী বটল নিয়াৰ সুবিধা আছে আৰু লগতে এই বেগটো সম্পূৰ্ণ ৱাটাৰ প্ৰুফ যাৰ বাবে বৰষুণত কোনোধৰণৰ আমাৰ অসুবিধা নহয় আৰু ভিতৰলৈ পানী সোমোৱাৰো কোনো ধৰণৰ কথা নাথাকে গতিকে মই বেগটো ব্যৱহাৰ কৰি খুবেই ভাল পাইছো লগতে বেগটোত এটা ৱাটাৰ প্ৰুফ এটা কভাৰ দিয়া হৈছে বৰষুণ দিলে আমি লগাই ল'ব পাৰোঁ গতিকে এইটোৰ কভাৰটো দিয়াৰ বাবে মোৰ খুবেই সুবিধা হৈছে বৰষুণৰ কাৰণে বা মই এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে এই কভাৰটোৱে বহুতখিনি সহায় কৰিছে কিতাপ পত্ৰখিনি ভালদৰে ৰাখিবলৈ আৰু ইয়াৰ চেইনবিলাক বহুত ভাল লাষ্টিং কৰা আৰু ইয়াৰ কালাৰটো খুব ধুনীয়া ৰংটো যাৰ বাবে বেগটোৱে আকৰ্ষণ কৰিছে